মেনট'ৰ বা ৰোল মডেল লিখনি লিখাৰ ক্ষেত্ৰত তেনেকুৱা বুলি নহয় মেনট'ৰ বা ৰোল মডেলৰ কিছুমান লেখাই আমাক প্ৰভাৱিত কৰে যেনেকৈ অৰূন্ধতী ৰয় আৰু মামণি ৰয়চম গোস্বামীৰ লেখাই মোক বাৰুকৈ প্ৰভাৱিত কৰে আৰু তেওঁলোকৰ লিখামূহত থকা যি স্পষ্টবাদিতা বা নাৰীবাদৰ যিটো ভূমিকা সেইটোৱে মোৰ মন মগজুত বাৰুকৈয়ে ক্ৰিয়া কৰে আৰু তাৰ পৰা মই লিখিবলৈ আৰু পঢ়িবলৈ বিশেষকৈ অনুপ্ৰাণিত হওঁ আৰু এনেকুৱা এনেকুৱা কিছুমান তেওঁলোকৰ বিশেষকৈ সাজ সজ্জাৰ পৰা আদি কৰি ধৰণ কৰণ সকলোবিলাকেই মোক প্ৰভাৱিত কৰে আৰু এই এই প্ৰভাৱেই মোৰ লিখনিটো প্ৰভাৱ পেলাই বুলি মই বিশ্ৱাসী